পোন্ধৰ নৱেম্বৰ দুহেজাৰ এক সোতৰ জুলাই দুহেজাৰ তেৰ আঠাইছ ছেপ্টেম্বৰ দুহেজাৰ দুই একত্ৰিছ জুন দুহেজাৰ ঊনৈছ এক জানুৱাৰী দুহেজাৰ ত্ৰিছ